হয় কওকচোন অঁ অঁ কোৱা অঁ মাতটো ধৰিব পৰা নাই কোনবা অঁ শৰ্মিষ্ঠা অঁ অঁ কি খবৰ অঁ ময়ো ভালে আছোঁ দিয়া মই ইয়াতে গুৱাহাটীতে আছোঁ তুমি ক'ত আছা অঁ আজি হঠাৎ মনত পৰিল যে অঁ তাকে অঁ সেইটোৱে চবৰে লগত কণ্টেক্ট নোহোৱা হৈ গৈছিলে তুমি মোৰ নাম্বাৰটো ক'ৰ পৰা পালা অঁ ভালেই হৈছে এতিয়া ফোন কৰিলা বহুত দিন পিছত কথা পাতি আছোঁ অঁ সেইটোৱেটো অঁ লগে পোৱা নাই তাকে ময়ো অহাই হোৱা নাই গুৱাহাটীৰ পৰা অঁ এতিয়া অহা হোৱা নাই আহিলে মই তোমাক কম দিয়া কেতিয়াবা লগ কৰিম গোটেইকেইটাই অঁ কি খবৰ অঁ হয় কি কি খবৰ স্কুলৰ হয় নেকি অঁ বৰ ভাল কথা নাই এই মাত্ৰ নাই গম পোৱা নাই ভালকে মই এনেই মাৰ পৰা শুনি আছিলোঁ কিবা পাতিব বুলি ভালকে গম পোৱা নাছিলোঁ অঁ হয় নেকি অঁ ভালেই হৈছে দিয়া অঁ অঁ আহিম আহিম নিশ্চয় আহিম অঁ অঁ এনেকে কৰিলে ভাল লাগিব প্ৰগ্ৰেমটো অঁ অঁ অঁ পাৰি নাচ এটা কৰিবৰ কাৰণে অঁ হ'ব হ'ব মোক জনাই দিবা মই যাম অঁ অঁ সেইটোৱে হ'ব দিয়া মই তোমাক ফোন কৰিম তুমি মোক জনাই দিবা কেতিয়া যাব লাগে অঁ অঁ বাকী ঠিকে তুমি অঁ ময়ো ভালে আছো দিয়া অঁ অঁ আছোঁ দিয়া অঁ ঠিকে আছে মই ইয়াতে হিষ্ট্ৰিত মেজৰলৈ কেনে পঢ়ি আছোঁ অঁ ডিগ্ৰী পঢ়ি আছা তুমি কি পঢ়ি আছা অঁ শেষ হ'ল ন অঁ ঠিকে আছে দিয়া ভাল লাগিল বহু দিন পিছত কথা পাতি অঁ অঁ যাম যাম নিশ্চয় অঁ অঁ হ'ব দিয়া পাৰিলে যাম দিয়া অঁ ঠিকে আছে দিয়া অঁ হয় হয় মই বিচাৰি চাব লাগিব বিচাৰি পালে মই তোমাক দি দিম দিয়া তাই মই ভালকে নাজানো মঙলদৈত থকা বুলি ভাবিছিলোঁ থাকে নেকি নাজানোঁ ভালকে শুনিছিলোঁহে অঁ অঁ ঠিকে আছে দিয়া অঁ পাৰি অঁ অঁ পাৰি পাৰি অঁ সেইটোৱে গোটেইকেইটাই একেলগে ডিছকাচন কৰি কিনে হেৰি কৰিলে হ'ল কি কি গান অঁ কি কি গান আমি নাচিম সেনেকে অঁ ঠিকে আছে মাজে অঁ অঁ কিমান অঁ কিমানকে উঠাব অঁ এহেজাৰ মানকে অঁ ঠিকে আছে দিয়া অঁ অঁ ঠিকে আছে অঁ সেনেকুৱা হ'লে ঠিকে আছোঁ দিয়া মোক জনাবা কেতিয়া অঁ কেতিয়া পইচাটো দিব লাগে মোক জনাবা অঁ অঁ অঁ অঁ থাকিম থাকিম নিজৰে স্কুল হয় যিহেতুকে থাকিম অঁ চবকে লগ পালে ভাল লাগিব মই অঁ সেইটোৱে চবকে লগ পাম মই বহুত দিন কাৰো লগত কণ্টেক্টো হোৱা নাই কোনেও ফোনো কৰা নাছিলে তুমিয়ে আজি ফোন কৰিলো বহুত ভাল লাগিলে ফোন ফোন কৰা দেখি

অঁ এই অঁ এতিয়া মই কৰিম ৰ'বা যদি এনেকে সময় পালে মই সদায় কৰিম সেনেকুৱা ভাল লাগে কথা পাতিব অঁ বাকী তুমি এনেই কি কৰি আছা ঘৰত চবৰে ভাল অঁ অঁ অঁ মাষ্টাৰ্ছ কৰিবা ন

অঁ অঁ অঁ অঁ ময়ো অঁ ঠিকে আছে দিয়া এণ্ট্ৰেঞ্চবোৰৰ কাৰণে ভালকে পঢ়া আৰু আৰু কিবা এনেকে গম পালে মোক ফোন কৰিবা ভাল লাগিব একেলগে লগ পাম অঁ তাকে অঁ অঁ ভাল লাগিব অঁ সেইটোৱে অঁ বহু বহুত দিন হ'ল লগে পোৱা নাই পাছ কৰাৰ পিছৰ পৰা মই স্কুলত যোৱাই নাই অঁ তাকে ময়ো যোৱা হোৱা নাই এতিয়া একেলগে যাম দিয়া চববোৰে অঁ অঁ অঁ অঁ আহিম আহিম অঁ আহিম আহিম নিশ্চয় আহিম অঁ ঠিক আছে দিয়া ৰাখিছোঁ অঁ অঁ হ'ব দিয়া মোক এড কৰি দিবা অঁ ঠিক আছে দিয়া অঁ বাই বাই